হয় মই গান শুনি ভাল পাওঁ প্ৰিয় গান বুলি ক'লে মানে মই তেনেকৈ জুবিনৰ গানবিলাক বেছি ভাল পাওঁ জুবিনৰ গানবিলাক বেছি ভাল পাওঁ ৰাতিপুৱা সময়ত বৰগীত শুনি পেলাই মানে দিনটোলৈ কাৰণে মনটো বহুত ভাল লাগি থাকে ৰাতিপুৱা যদি শুনো শুই উঠি কিবা গান মানে বৰগীত যদি শুনো মনটো বহুত ভাল লাগি থাকে তাৰপিছত আকৌ হৰিনাম শুনো হৰিনাম শুনিলে মানেও দিনটোলৈ মনটো কিবা একদম বহুত পাতল নিচিনা লাগি থাকে ৰাতিপুৱা মনটো বহুত ভাল লাগি যায় তাৰপিছতে আকৌ দিনত বিহু নাম কিবাকিবি তেনেকৈ শুনিয়ে থাকোঁ নুশুনিলে আকৌ তেনেকেই মানে মুখেৰে গুণগুণাই থাকোঁ গান চানবিলাক ভাল লাগি থাকে তাৰমানে মন চনবিলাকো ভাল লাগি মেলি থাকে সেইবিলাক মই শুনো মোবাইলতো শুনো ৰেডিঅ'তো শুনো টি ভি তো শুনো আকৌ ওচৰত যদি মানে কেতিয়াবা ওচৰৰ দাদাহঁতৰ ঘৰত ভাইটিহঁতৰ ঘৰত এনেকৈ লগাই নহয় মানে বক্সত বক্সত লগালে মানে তাক শুনো তেতিয়াও ভাল লাগি যায় শুনি মেলি তেনেকুৱাত শুনিলে মেলিলে মানে ভাল লাগে আৰু শুনো যাওঁ শুনিবলৈ লগালে মেলিলে মানে আকৌ আমি থিয়নাম শুনিও ভাল শুনিও ভাল পাওঁ গায়ো ভাল পাওঁ ক'ৰবাত ক'ৰবাত আমি গাবলৈ যাওঁ আকৌ বৰগীতো গাওঁ কেতিয়াবা গাবলৈ যাওঁ ক'ৰবাত ক'ৰবাত শুনো বৰগীত কোনোবাই গালে মানে শুনিলে মানে ভাল লাগে আৰু আকৌ দিহানামবিলাকো গায় গালে মানে শুনি ভাল লাগে আকৌ নিজেও গাওঁ নিজেও গাওঁতে ভাল লাগে মানুহবিলাকে উৎসাহ দিয়ে গালে মানে পাৰিবি পাৰিবি বুলি তেতিয়া ভাল লাগে আৰু গানটো গায়ো ভাল লাগে তেতিয়া শুনিও ভাল লাগে কোনো কিবা এটা ক্ষেত্ৰত মানে মন চনবিলাক বেয়া লাগি থাকিলে মেলিলেও গান এটা গাই দিলে মানে কিবা মনটো কিবা এটা ভাল লাগি যায় তেনেকুৱাবিলাক ক্ষেত্রত মানে গানটো প্ৰয়োজন হয় আৰু নাম চাম বুলি আকৌ ক'ৰবাত এ বিয়া সকাম এখন পাতিলে মানুহ বিয়াবিলাকত বিয়ানাম গাবলৈও যাওঁ আকৌ এবাৰ সকাম পাতিলে মানে সকামতো নাম গাবলৈ যাওঁ বিয়াবিলাকত বিয়ানাম তেনেকৈ গাওঁ জোৰো সকামাবিলাকত নাম দিওঁগৈ আকৌ নামঘৰত সভা পাতিলে মানে তেনেকুৱাবিলাকত যাওঁ নাম দিওঁগৈ আইসকলে নাম দিয়ে তেতিয়া আমিও যাওঁ পালিখিনিয়ে নাম দিবলৈ কাৰণে তেতিয়া ভাল লাগে মনটো কিবা পাতল লাগি থাকে মন চনবিলাকো ভাল লাগি যায় তেনেকুৱা ক্ষেত্ৰত উৎসাহিত হওঁ মানে ভাল লাগে আৰু তেনেকুৱাবিলাকত আইনাম বিহা বিয়ানাম দিহানাম থিয়নাম আকৌ জুবিনৰ সেইবিলাক বিহু গীতবিলাক শুনি পিনি বহুত ভাল লাগে আৰু তেনেকুৱা ক্ষেত্ৰত ভাল লাগে মানে আকৌ কেতিয়াবা ঘৰত অকলে থাকিলে মানেও এনেকৈ গান চানবিলাক গাই মেলি থাকিলে মানে মন চনবিলাকো ভাল লাগি থাকে প্ৰিয় গান বুলি ক'লে মানে সেইবিলাকে আৰু জুবিনৰ সেইদিনৰ অঞ্জনা জোনবাই তাৰছত আকৌ জানমণি তেনেকুৱাবিলাক গানবিলাক শুনি পিনি বেছি ভাল লাগে তেনেকুৱাবিলাক ক্ষেত্ৰত বেছি ভাল লাগে